অ' দৰঙত লাগিছে নেকি হয় মই নৱনিতাই কৈ আছিলোঁ অ' কালি যে আহিছিলোঁ অ' অ' নহয় দাদা আপোনাৰ লেপটপটো যে মই লৈছিলোঁ এইচ পি এইচ পি আছিলে আই থ্ৰি টুৱেল্ভ জেনেৰেশ্যন প্ৰচেছৰ লেপটপটো বহুত ভাল লাগিলে চলাই মই মানে ভাল লাগিলে বহুত স্মুথ আপুনি যেনেকুৱা কৈছিলে স্পীড আছে স্মুথ আছে অপাৰেটিং চিষ্টেমো পুৰা ভাল লাগিলে মই আৰু এটা ল'ম বুলি ভাবিছোঁ মানে সেইটো কাৰণে অঁ অঁ অঁ এনেকুৱা কি মোক ইমানটো ৰেঞ্জতে ৰেঞ্জটো ধুনীয়া আছিলে আপোনাৰ এমাউণ্ট ঠিকে আছিলে অঁ অঁ অঁ নহয় মোৰ ভাল লাগিলে সঁচাকৈ মানে বস্তুটো চলাই বহুত স্মুথ হৈছে স্পীড হৈছে অ' নহয় মোক এই ভণ্টীৰ কাৰণে লাগে আৰু এটা তাৰমানে অ' যেনেকুৱা চিষ্টেমত মই লৈছিলোঁ সেনেকুৱা চিষ্টেমতে লাগে অ' মোৰ শুনক আৰু এটা কি আছিলে মোৰ লেপটপটোত আৰু কেইটামান চফ্টৱে'ৰ সোমাই দিব লাগে আপোনালোকে কাইণ্ডলি সোমাই দিব দেই অঁ অঁ মই লৈ যাম বাৰু অ' আপোনালোকৰ ছাৰ্ভিচো মোৰ বহুত ভাল লাগিলে অ' অ' অ' ষ্টাফৰ কথাও বহুত ভাল লাগিলে অ' অ' অ' নাই নাই প্ৰডাক্টটো বহুত ভাল আগৰ আকৌ যাম মই সেইটো সেইটো কাৰণেই আপোনাক কল কৰিছিলোঁ মই আজি মোৰ ভণ্টীৰ কাৰণেও ল'ব আছে ছে'ম ব্ৰেণ্ডৰে লাগিলে যদি আৰু বেলেগ ব্ৰেণ্ডৰো আছে সেইটো ব্ৰেণ্ডৰো মই ল'ম জষ্ট ভাল হ'ব লাগে অ' প্ৰচেছৰো ভাল আছে স্পীডো ভাল ৰেমো ভাল তাৰ এইট জি বি ৰেমৰ আছিলে অ' চিক্সটিন জি বিলৈ এক্সটেণ্ড কৰিব পাৰিম ন অ' অ' অ' ঠিক আছে অ' ঠিক আছে নহয় নহয় মই সেইটো কাৰণেই কল কৰিলোঁ মোৰ ভাল লাগিলে প্ৰডাক্টটো বহুত ভাল আপোনালোকৰ ছাৰ্ভিচো বহুত ভাল মই আপোনালোকৰ যদি অ' আছে নহয় অনলাইনত অ' অ' অ' অ' অ' অ' ঠিক আছে মই তাত গৈ পিনে আপোনালোকক ফাইভ ষ্টাৰ দি দিম বাৰু অভিয়াচলি ফাইভ ষ্টাৰৰ কাৰণেই দিম আকৌ অ' অ' ভাল লাগিলে মোৰ সঁচাকৈ আপোনালোকৰ যোনটো ছাৰ্ভিচ যোনটো প্ৰডাক্ট আপোনালোকে দিছে সঁচাকৈ বহুত ভাল লাগিলে মোৰ মই ফিডবেক আপোনালোকক ভালেই দিম ঠিক আছে থেংক ইউ অ' ঠিক আছে মই নেক্সট টাইম আকৌ যাম অ' ঠিক আছে অ' থেংক ইউ থেংক ইউ থেংক ইউ চ' মাচ